হেল্ল' হয় হয় হয় আপোনাকতো মই ডেৰ বজাত গাড়ীখন আনিবলৈ কৈছিলোঁ তে ইমান দেৰি কি কৰিছে নাই নাই নাই নাই আপোনাৰ সেইটো কথা নহ'ব আপোনাক বুক কৰি থোৱামতে আপুনি সময়মতে আহি পাব লাগিব গতিকে সময়মতে যদি আহি নাপায় কেনেকৈ হ'ব গতিকে মই আপোনাৰ যিটো মই পইচা পে'ইড কৰিছিলোঁ বা আপোনাক খবৰ দিছিলোঁ আপুনি সেইমতে নহাৰ কাৰণে আপোনাৰ অৰ্ডাৰটো মই কেঞ্চেল কৰিছোঁ